হেল্ল' অঁ ভন্টী অঁ কি লাগিছিলে তোক মোৰ জন্ম প্ৰমাণ পত্ৰ অঁ কিয় লাগিছিলে পাছপৰ্টৰ বাবে অঁ ঠিক আছে বাৰু মই ডিজি লকাৰৰ দ্বাৰা পঠিয়াই দিম বাৰু আৰু আৰু কিবা লাগিবনি অঁ নালাগে অঁ হ'ব তেতিয়া